হয় ক'ত আছে

অঁ নিশ্চয় নিশ্চয় এনে মাজুলীলৈ যাবৰ বাবে এনে আপোনাৰ ঘৰ ক'ত নো গীতানগৰ গুৱাহাটী আটচা এতিয়া মাজুলীলৈ গ'লেতো ডাইৰেক্ট এটা পোনপটীয়া ৰাস্তা নাই গতিকে প্ৰথমে আপুনি ইয়াৰ পৰা যোৰহাটলৈ যাব লাগিব যোৰহাটলৈ বাছেৰেও যাব পাৰি বা ট্ৰেনেৰেও যাব পাৰি অসুবিধা নাই তাৰপিছত যোৰহাটৰ পৰা নিমাতী ঘাটলৈকে যাব লাগিব আৰু তাৰপৰা ফেৰীত উঠি পেলাই আপুনি ডাইৰেক্ট মাজুলীলৈ যাব পাৰিব অৰু মাজুলীৰ বিষয়েটো ক'ব গ'লে আপুনিটো জানিবয়েই এটা সময়ত মাজুলী গোটেই বিশ্বৰ ভিতৰতে বৃহত্তম নদীদ্বীপ আছিল প্ৰায় বাৰশ বর্গ কিলোমিটাৰ মাটিকালি আছিল যদিও এতিয়া নহয় বাৰু এতিয়া প্ৰায় আঠশ কিলোমিটাৰ বর্গকিলোমিটাৰলৈ কমিলে তথাপি যি হওক মাজুলী আমাৰ অসমৰ সত্ৰীয়া সংস্কৃতিৰ এক কেন্দ্ৰস্বৰূপ আপুনি জানিবই নিশ্চয় ইয়াত আপুনি গ'লে বিভিন্ন সত্ৰ পৰিভ্ৰমণ কৰিব পাৰিব যেনে তাত আউনীআাটী সত্ৰ আছে বেঙেনাআটী সত্ৰ আছে গড়মূৰ সত্ৰ আছে আ এনেকুৱা বহুত কেইখন সত্ৰ আছে সত্ৰবিলাকত তাৰ সত্ৰীয়া সংস্কৃতিৰ আলোচনাও কৰিব পাৰিব সত্ৰাধিকাৰৰ লগত বা স্থানীয় ৰাইজৰ লগত তদুপৰি গ'লে আ আপুনি যদি থকাৰ কথাটো যদি ভাৱে তেতিয়াহ'লে আপুনি হোম ষ্টে পাব বহুত কেইখন ৰির্জটো আছে গতিকে তাতে আপুনি থাকিব মিচিং সমাজৰ যিবিলাক ক'লা সংস্কৃতি সেইবিলাকৰো তাতে আপুনি উপভোগ কৰিব পাৰিব মিচিং যিটো খাদ্য প্ৰণালী আছে তাৰো আপুনি সোৱাদ ল'ব পাৰিব গতিকে মোৰ হিচাপত মাজুলীত গ'লে আপুনি বহুত কথাই শিকিব পাৰিব আৰু ভাওনা মুখাশিল্প ইত্যাদি কথাবিলাকো আপুনি তাত আলোচনা কৰিব পাৰিব নিজে দেখিব পাৰিব শিকিব পাৰিব বহুত কথা আপুনি বাৰু কিবা প্ৰজেক্টৰ কামত যাব বিচাৰিছে নেকি হয় হয় নিশ্চয় বহুত ভাল কথা তাত গ'লে আপোনালোকে নিজৰ পঢ়া শুনা ৰিলেটেট বহুত কথাই শিকিব পাৰিব আৰু যদি কিবা মানে আপোনাৰ ডাটা লাগে ইনফৰমেচন লাগে তেনেহ'লে মোক আকৌ কনটেক্ট কৰিব এইটো নাম্বাৰতে ঠিক আছে